নৱজাতক শিশুসকলে এক স্বাস্থ্যসন্মত পৰিৱেশ পাবলৈ হ'লে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা উচিত যেনেকৈ প্ৰথম ব্যৱস্থা হৈছে শিশুটিৰ কাপোৰৰ ওপৰত বাৰুকৈ গুৰুত্ব দিব লাগে যিবোৰ কাপোৰ আমি শিশুটিক পিন্ধাওঁ সকলোবোৰ ভালদৰে গৰম পানীত বা ডেটল পানীত ধোৱা হ'ব লাগে তেতিয়া শিশুটিক কাপোৰৰ বিজ কাপোৰত থকা বীজাণুৱে সোনকালে আক্ৰমণ কৰিব নোৱাৰে দ্বিতীয় ব্যৱস্থা হৈছে শিশুটিক কোঁচত লওঁতে বা কোঁচত লোৱাৰ আগতে নিজৰ চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব লাগে যেনেকৈ আমাৰ নিজৰ কাপোৰত কিবা অশুদ্ধি আছে নেকি যাৰ দ্বাৰা আমাৰ শিশুটিৰ ক্ষতি হ'ব পাৰে সেইবিলাকৰ ওপৰত চকু দিব লাগে আৰু হাত ভালদৰে চেনিটাইজ কৰি ল'ব লাগে কাৰণ আমাৰ হাতত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে আৰু সেই বীজাণুৰ দ্বাৰা শিশুটিৰ কিবা কিবা ক্ষতি হ'ব পাৰে তৃতীয়তে শিশুটিৰ খোৱা লোৱাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে শিশুটিয়ে নিজৰ হাত মুখলৈ নিনিয়ে বা আন কাৰোবাৰ কাপোৰ হাত অথবা যিকোনো বস্তু মুখলৈ নিনিয়ে তাৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ আমি নিজে নাজানো যে বীজাণু ক'ত কেনেকৈ থাকিব পাৰে শিশুটিৰ হাতত কিবা কাৰণে যদি অশুদ্ধি থাকে আৰু সি যদি হাতখন মুখলৈ নিয়ে তেতিয়া তাৰ সেই বীজাণুৰ পৰা ক্ষতি হ'ব পাৰে ক্ষতি হ'ব পাৰে আৰু যিকোনো বস্তুতেই বীজাণু থাকিব পাৰে সেইকাৰণে যিকোনো বস্তু তাৰ মুখলৈ যাতে নাযায় আমি সেইটোৰ ওপৰত বাৰুকৈ গুৰুত্ব দিব লাগে চতুৰ্থতে শিশুটিক সদায় আৱৰণত ৰাখিব লাগে যাতে মহ বা যিকোনো বিষাক্ত বিষাক্ত পোক পৰুৱাই খুটাৰ ক্ষতি কৰিব নোৱাৰে শিশুটি যেতিয়া শুই যায় আমি তাৰ ওচৰৰ পৰা গ'লে আৱৰণত ৰাখিহে যাব লাগে যাতে আমাৰ অনুপস্থিতিত তাক কোনো মহ মাখি বা কোনো বিষাক্ত পোক পৰুৱাই যাতে ক্ষতি কৰিব নোৱাৰে এনেকুৱা আৰু বহুত ব্যৱস্থা আছে যিবিলাক আমি নৱজাতক শিশুসকলক এটা সুস্থ পৰিৱেশ দিয়াৰ কাৰণে লোৱা উচিত তাৰ ভিতৰত কেইটামান মই ইয়াতে দাঙি ধৰিছোঁ